যেতিয়া গ্ৰামাঞ্চলৰ যুৱক যুৱতীসকলে যেতিয়া বহুতো পঢ়া শুনা কৰি যেতিয়া একো চাকৰি নাপায় বা চাকৰি একো মানে আশা কৰিও যেতিয়া চাকৰি পায়ো বিফল হৈ পৰে পোৱাত ঠিক তেতিয়া খেতিকে নিজৰ জীৱন যাপনৰ উপায় বুলি ভাবি লয় বৃত্তি বুলি ভাবি লয় আৰু তেতিয়া যুৱক যুৱতীসকলে গ্ৰামাঞ্চলৰ আমাৰ যুৱক যুৱতীসকলে খেতিত নামি লয় আৰু খেতিত আজিকালি বহুতো নিজৰ নিজৰ প্ৰযুক্তিৰে খেতি কৰা দেখা যায় ইয়াত প্ৰতিটো মাহতে খেতি কৰে ইয়াত বাৰমাহে ধান খেতি কৰা হয় এটা খেতি কৰা হয় যিটো

যেতিয়া খেতি চপায় খেতি চপাত হয়ো আৰু এটা খেতি কৰা হয় সেইটো খেতি চপাৰ পাছত খেতি কৰা হয় সেইটো আৰু সেই খেতিটো কৰোঁতে বহুতো তাতে কিছুমান জৈৱিক সাৰ প্ৰস্তুত কৰি বহুতো ধান প্ৰয়োগ কৰে ধান তাতে লাভ কৰাত স সহায় হয় আৰু সেই ধান বেচি কৰি তেওঁলোকে নিজৰ জীৱন বৃত্তি হিচাপে আগবঢ়াই লৈ যায় তাৰবাহিৰেও আৰু বহুতো খেতি আছে কিছুমানে মৰাপাটৰ খেতি কৰে ইয়াত সৰিয়হৰ খেতি কৰে কুঁহিয়াৰৰ খেতি কৰে এই সকলোবোৰ খেতি কৰি কুঁহিয়াৰ বহুত ভাল হয় ইয়াত মৰাপাটো ভাল হয় বিশেষকৈৈ আমাৰ ইয়াত মৰাপাটটো বহুত বেছি ভাল হয় সেই মৰাপাটসমূহ নৈ খেতি কৰি মৰাপাট বিক্ৰী কৰি নিজৰ জীৱন যাপনৰ যিটো খৰচটো তেওঁলোকে উলিয়াই লয় গতিকে কোনো চৰকাৰৰ চাকৰি নোপোৱাকৈও ইয়াত বহুতো নিজৰ আত্মনিৰ্ভৰশীল নিজৰ খেতিৰ ওপৰত নিজৰ জীৱনটো বৃত্তি হিচাপে লৈ পেলাই আমাৰ যুৱক যুৱতীসকল আগুৱাই আহিছে গতিকে মই ভাবোঁ ইয়াত ইমান বেয়া কাম হোৱা নাই কাৰণ সকলোৱে যদি চৰকাৰী চাকৰিৰ পিছত দৌৰি থাকে খেতি কৰিব কোনে আৰু খেতি নকৰিলে খাব ক'ৰ পৰা গতিকে আমাক ডক্তৰ লাগে শিক্ষকো লাগে ইঞ্জিনিয়াৰো লাগে লগতে আমাক খেতিয়কো লাগে এই সকলোবোৰ যেতিয়া সমানে আগুৱাব তেতিয়াহে আমাৰ দেশখন উন্নত হ'ব আৰু আজিকালি নৰপথ খেতি কৰা পদ্ধতি বুলিলে তেনেকুৱা বিশেষ একো নাই এনেকৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰে তেনেকেই কৰে মৰাপাট সেই আগতে পূৰ্বপুৰুষসকলে যিটো আৰ্হি দেখাই দি গৈছিলে ঠিক তেনেকে খেতি কৰে আৰু সেই আৰ্হিতে খেতিবিলাক ভাল হৈ আহিছে ইয়াত খালি পৰিশ্ৰমৰ দৰকাৰ